আমাৰ অঞ্চলত স্থানীয় খেলবোৰ অনুষ্ঠিত কৰিবৰ বাবে ৰঙাচাৰি ফিল্ড আছে আৰু আপোনাৰ গড়মূৰ গড়মূড়ত মিনি ষ্টেডিয়াম নামেৰে এটা ষ্টেডিয়াম আছে তাত এখন ডাঙৰ খেল পাতিব পৰাকৈ সা সুবিধা সকলো আছে আৰু তাত যাতায়াত ব্যৱস্থা আৰু ভাল আৰু উন্নতি কৰিবলৈ হ'লে তাৰ ষ্টেডিয়ামটো আপোনালোকে অলপ ভালদৰে বৰ্তমান ফ্ল'ৰ ফ্ল'ৰ কৰা নাই যদি ফল ফ্ল'ৰ কৰিব পাৰে তেতিয়া হয়তো পিছখন আৰু ভাল হ'ব আমাৰ অঞ্চলত যেনে ক্ৰিকেট ফুটবল আৰু কাবাডী আদি এই খেলবোৰ এই ফিল্ড বা ষ্টেডিয়ামতে পাতে আৰু খেলবোৰ পাতিবলৈ আপোনাৰ আমাৰ সুবিধাটো নিজে কৰি লওঁ আমাৰ ফুটবল খেলেই হওক ক্ৰিকেট খেলেই হওক তাত যিবোৰ খেলৰ বাবে যিবোৰ খেলৰ কাৰণে যিবোৰ সা সঁজুলি দিবলগীয়া হয় সেইবোৰ আমি তাৰ আমি নিজেই ক্ৰয় কৰি লৈ যাওঁ আৰু খেলখন একেলগেই তাত পাতিবলৈ আমি খেলোঁ আৰু সকলো বস্তু আমাৰ নিজৰ ব্যক্তিগত টিম আমাৰ যিটো টিম সেই টীমে ব্যক্তিগতভাৱে দোকানৰপৰা ক্ৰয় কৰি আনোঁ বাকী সুবিধাটো আমাৰ আমি নিজে কৰি লওঁ অনুষ্ঠিত হোৱা ফিল্ডখনত যথেষ্ট পৰিমাণৰ জেগা আছে তাত এখন সুন্দৰ খেল খেলিব পাৰি তাত কোনো তাত কোনো বেলেগ পৰিস্থিতিৰ সৃষ্টি নহয় তাত অকল খেলৰ খেলৰ প্ৰতিযোগীসকলেই থাকে খেলখন এখন এখন খেল তাত সুন্দৰকৈ খেলিব পাৰি তাতে বনগাঁৱৰ ফিল্ডতো তাত খেল হোৱাৰ বিন ধুনীয়া জেগা আছে তালৈও যাতায়াতৰ সুবিধা খুব ভাল য'ত নেকি খেল অনুষ্ঠিত হৈয়ে থাকে তাত তাত ডাঙৰ ডাঙৰ বেলেগ বেলেগ গাঁৱৰ প্ৰতিযোগীসকলে তাত প্ৰতিযোগিতা পাতে আৰু তাত প্ৰতিযোগী হিচাপে বেলেগ বেলেগ গাঁৱৰ বেলেগ বেলেগ টিম মতা হয় আৰু তাত প্ৰাইজো ৰাখে তেনেদৰে আমাৰ ইয়াত খেল অনুষ্ঠিত কৰে আৰু সেইখন ফিল্ডত খেলিবলৈয়ো ভাল আৰু বহুত মানুহ উপস্থিতো থাকে উন্নত কৰি সেই প্ৰত্যেকখন খেল য'ত য'ত অনুষ্ঠিত হয় আমাৰ যিকেইটা ষ্টেডিয়াম আছে তাতে সেইকেইটা সেইবিলাক সম্পূৰ্ণভাৱে যদি উন্নত কৰিব বিচাৰে তেতিয়া মানে যে পূৰা বস্তুৰ ৰাখিবৰ কাৰণে এটা ভাল ঘৰ লাগে যিটো নেকি অকল খেলুৱৈসকলৰ বাবেহে যাত য'ত আমি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ ৰাখিব পাৰিম ভালদৰে আৰু আৰু তাত যিবিলাক প্ৰয়োজনীয় বস্তু হয় সেইবোৰৰ দামটো দামবোৰটো বহুত বেছি সেইকাৰণে অলপ তাৰবাবে আমাক অলপ সহায় কৰিব লাগে তাৰপিছত আৰু পিছখনৰ যিবোৰ বাউণ্ডৰী কাৰণ আমাৰ এখন ডাঙৰ পিছ হয় কিন্তু বাউণ্ডৰী নাই তাত বাউণ্ডৰী থাকিব লাগে সেইটো উন্নত কৰিব লাগে যদি কৰিবপৰা যায় যে সেইটো উন্নত কৰিব পাৰি আৰু পিছখন ফ্ল'ৰ কৰি তাৰ তাৰ ওপৰত যদি এখন পাতল পি জি দিয়া হয় যেনেকৈ ষ্টেডিয়ামবোৰত থাকে তেনেকৈ দি দিলে খেলিবৰ বাবে আৰু ভাল হ'ব চবৰে আগ্ৰহো আহিব মইতো এই খেলপথাৰসমূহক উন্নত কৰিবলৈ হ'লে সেয়াকে ক'ব বিচাৰোঁ সেইকেইটা সেয়া বস্তু আমাক প্ৰদান কৰিলে আমি ভালদৰে খেলবোৰ আৰু আগুৱাই লৈ যাব পাৰিম তেতিয়া আমাকে দেখি উঠি হোৱা প্ৰজন্ময়ো ভালদৰে খেলৰ প্ৰতি আগ্ৰহীত হ'ব সেয়াই আৰু